আমাৰ ডিব্ৰুগড় জিলাখনত স্বাস্থ্যসেৱাৰ ব্যৱস্থা বৰ ভাল বুলিও ক'ব নোৱাৰি একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি কাৰণ কেলে একেজন ডক্টৰে ধৰক মেডিকেল কলেজত চালে যিখিনি সুবিধা দিব লাগে তেওঁ ধৰক অলপ দিবলৈ তেওঁ অসুবিধা পোৱা যেন অনুভৱ হয় আৰু সেই একেজন ডক্টৰে কিন্তু ব্যক্তিগত নাৰ্ছিং হোম এখনত যদি আমি ট্ৰিটমেণ্টটো কৰিবলৈ যাওঁ তাত ধৰক তেওঁলোকে বহুত গুৰুত্ব দিয়া দেখা যায় কাৰণ কেলে তাত টকা পইচাৰ কথা থাকে আৰু সেয়েহে মই ভাবো যে তাৰমানে স্থানীয় মানুহ হিচাপে বা আমাৰ সকলো সম্প্ৰদায়ৰ মানুহবিলাকে ধৰক দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে হয়তো সেই ব্যক্তিগত নাৰ্ছিং হোমত গৈকেনে তেনে তেনেধৰণৰ স্বাস্থ্যসেৱাত তেওঁলোকে ট্ৰিটমেণ্ট কৰাবলৈ অসুবিধা হয় আৰু ধৰক এক্স ৰে' মেচিনৰ ক্ষেত্ৰতো এতিয়া এনেকুৱা হয় এতিয়া কিছুমান বেমাৰত যিবিলাক লিখি দিয়ে ধৰক নিজৰ মতে আমি কোনোবা এটা এক্স ৰে' ক্লিনিকত গৈ যদি আমি ধৰক ৰিপৰ্টটো আনি ডক্টৰক দেখাওঁ তেওঁলোকে ধৰক সেই এক্স ৰে'খন ৰেছপণ্ড নিদিয়ে যে তেওঁলোকে যিখন নাম মেনশ্যন কৰি দিয়ে তেওঁলোকৰ নাম মেনশ্যন কৰি দিয়া এক্স ৰে' ক্লিনিকৰ পৰা আমি ৰিপৰ্টটো আনি দেখালেহে তেওঁলোকে ধৰক হে বোলে ৰিপৰ্টটো চাই ধৰক হে তেনকুৱা ধৰণৰ বহুতখিনিয়ে আমাৰ অসুবিধা আমি ইয়াত দেখা পোৱা যায় আৰু আশা ৱৰ্কাৰবিলাকৰ ক্ষেত্ৰততো ঠিকেই আছে বাৰু তেওঁলোকে ধুনীয়া ছাৰ্ভিচ দি আছে আমাৰ গাঁওবিলাকত ঘৰে ঘৰে গৈ ধৰক দেখো খবৰ খাতি লয় সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ খবৰ খাতি ভেক্সিন এইবিলাক সময়মতে লৈছেনে নাই খবৰ খাতিবিলাক দিও থাকে সেই তেনকুৱা ধৰণৰে আৰু